মই মোৰ পৰিয়ালৰ বাবে ৰন্ধা কিছুমান খাদ্য স্বাস্থ্যকৰ খাদ্যৰ ভিতৰত হৈছে শাকৰ আঞ্জা শাকৰ আঞ্জা মানে মানিমুনি আৰু মানিমুনি আৰু মাটি কাদুুৰী মাটিকাদুৰী মানিমুনি এইখিনি মিক্স কৰি পেলাই অলপ ভালকে প্ৰেছাৰত দি সিজাই ধুনীয়াকে সিজাই লওঁ সিজাই লৈ তাতে কেইটামান দাইলো দি দিওঁ দাইলৰ লগত একেলগে মিলাই মানিমুনি মাটিকাদুৰী সেইখিনি দি ভালকে সিজাই লৈ নিমখ হালধি দিওঁ দি বইল কৰি তাৰপিছতে ঘোটনি মাৰি দিওঁ ঘোটনি মাৰি তাৰপা তেল অকমান দি তাতে মেথিগুটি কেইটামান ফুটাই দি তাতে তেল মাৰি দিওঁ তেনেকেই খাই তেনেকে টেষ্টি হয় খাবলে ডাইলটো শাক শাকেৰে মানে শাকেৰে সৈতে টেষ্টি হয় আৰু এটা হৈছে বইল মাছ বইল মাছ ম মানে ডাঙৰ মাছ বাহু মাছ বা কিবা মাছ থাকিলে মানে তেনেকে বইল দাইলৰ দাইলটোৰ লগতে খুতুৰা শাক অলপ মিলাই লৈ ভালকে সিজাই লওঁ প্ৰেছাৰটো দি চিটি মাৰি লওঁ তাৰপিছতে সেইখিনি নিমখ হালধি দি দিওঁ দি তাৰপা পিছত মানে তাতেই অলপ অকমান তেল দি কেৰাহীখনত পাঁচফোৰণ কেইটামান দি ফুটাই তাতে সেই দাইলখিনি পুৰা ঘোটনি মাৰি তাতে মাছ দি দিওঁ মাছ দি মাছটো মানে ভাজিব নালাগে নভজাকেই তেনেকেই তাতে বইল কৰি দিওঁ লগতে তেনেকে আঞ্জাকণ খাই সোৱাদ লাগে বহুত ভাল লাগে আৰু তাতে চিকেনৰ আইটেম বনালে মানে কেতিয়াবা চিকেন বা তেনেকে লোকেল চিকেন বনাওঁ লোকেল চিকেনো তেনেকে সিজাই মেলি সিজাই পেলাইও বনাব পাৰি ভালকে সিজাই প্ৰেছাৰত দি পিঁয়াজ নহৰুখিনি চিকেনখিনি নিমখ হালধি নিমখ জিৰাগুড়ি অলপ সানি তাতে জিৰাগুড়ি অলপ সানো তাতে তেল অলপ দি সানি সেইখিনি ভালকে ভাজি লওঁ পিঁয়াজ নহৰুখিনি একেলগে সেই প্ৰেছাৰটোতে দি দিওঁ গোটেইখিনি তেজপাত চেজপাত চব দি সিজাই চিকেনখিনিও তাতে লগতে সিজাই দিওঁ সিজাই তেনেকেই তাৰপিছতে তেনেকে খাই ভাল লাগে টেষ্টি হয় তেল নিদিয়াকে বহুত বেছি তেল নিদিয়াকে মানে স্বাস্থ্যসন্মতভাৱে বনাব পাৰি তেনেকে তাতে জালুক গুটি দিব পাৰি জালুক অলপ দি ধুনীয়াকে টেষ্ট হয় খাবলৈ